সাধাৰণতে এই অঞ্চলত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায় এই অঞ্চলৰ বিল পথাৰ বা কিছুমান পাহাৰৰ ওপৰতো বা কিছুমান ঘৰৰ চৌপাশে থকা সৰু সুৰা গছবিলাকতো দেখিবলৈ পোৱা যায় যেনেদৰে পৰিভ্ৰমী চৰাইসমূহৰ ভিতৰত প্ৰধান হ'ল শেৱালী হাঁহ দেওহাঁহ আৰু আপোনাৰ শেৱালী হাঁহ দেওহাঁহ হৰ্ণবিল ধনেশ পক্ষী ধনেশ পক্ষী ধনেশ পক্ষী আৰু ইত্যাদি তাৰ ভিতৰত দেওহাঁহ শৰালী হাঁহ এই হাঁহবিলাক সাধাৰণতে ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ হৈ অসমলৈ আহে অসমৰ বিল জলাশয়সমূহত পৰেহি আৰু তাৰ উপৰিও বগলীজাতীয় চৰাই বৰটোকোলা যেনেদৰে তেনেদৰে বৰটোকোলা শামুকভঙা কৰচন ইত্যাদি দেখিবলৈ পোৱা যায় আৰু বিভিন্ন প্ৰজাতিৰ বগ বগলীও দেখিবলৈ পোৱা যায় গতিকে তেনেধৰণৰ চৰাইবিলাক উত্তৰ আমেৰিকা ইউৰোপ নহ'লে কিছুমান আফ্ৰিকা মহাদেশৰো আফ্ৰিকা মহাদেশত দুই তিনিমাহ থাকিও অসমলৈ প্ৰৱেশ কৰেহি আৰু ভাৰত উপমহাদেশত প্ৰৱেশ কৰেহি সাধাৰণতে তেনেকৈ আৰু ইয়াৰ অসমৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত পোৱা চৰাইসমূহ আৰু দক্ষিণ পূৱ এছিয়াত পোৱা চৰাইসমূহৰ ভিতৰত বিশেষ কোনো পাৰ্থক্য নাই দক্ষিণ পূৱ এছিয়াৰ চৰাইসমূহেও প্ৰায়ভাগ অসমতে কটায়হি প্ৰায়ভাগ কা মানে বছৰটোৰ দুটা তিনিটামান ঋতু অসমতে কটায়হি আৰু বাকী যোনখিনি চৰাই যোনখিনি চৰাইক খিলঞ্জীয়া বুলি ধৰিব পাৰি অসমৰ সেই প্ৰায় তাৰ প্ৰায় চৰাই প্ৰজাতি দক্ষিণ পূৱ এছিয়াতো আৰু দক্ষিণ চীনতো পোৱা যায় যেনেদৰে কুলি চৰাইবিলাক ইয়াত আৰু দক্ষিণ পূৱ এছিয়াৰ থাইলেণ্ড ম্যানমাৰ ইত্যাদি দেশৰ কুলি চৰাইবিলাক দেখিবলৈ একেই আৰু আৰু আৰু এই অঞ্চলত প্ৰায় মাছোৰোকা কাঠখো কাঠখোলা ইত্যাদি চৰাই দেখিবলৈ পোৱা যায় কাঠখোলা চৰাই অৱশ্যে মোৰ ভাল লাগে অলপ কাৰণ সিহঁতৰ যোনটো প্ৰতিভা কাঠত ফুটা কৰা কাঠ কাঠত ফুটা কৰা যিটো প্ৰতিভা সেই প্ৰতিভাটো লক্ষ্য কৰিলে অত্যন্ত মহোমোহা দেখিবলৈ পোৱা যায় আৰু যোনটো আপোনাৰ ম্যানমাৰত পোৱা ময়ূৰ চৰাই প্ৰজাতি যাৰ ডিঙিটো আপোনাৰ সেউজীয়া সেই ময়ূৰ চৰাইটো কেতিয়াবা অসমতো দেখা যায় বাৰ্মিজ পিফাউল বুলি কোৱা হয় ইংৰাজীত সেই চৰাইবিধক কাৰণ তাৰ ডিঙিটো সেউজীয়া আৰু আমাৰ ইয়াত তেনেদৰে তেনেদৰে চৰাইৰ কথা ক'বলৈ গ'লে কেতেকী চৰাই পোৱা যায় আমাৰ ইয়াত কেতেকী চৰাই আৰু কুলি চৰাইক লৈ এটা চিজনে আছে সেই ক কেতেকী আৰু কুলি চৰাই

বসন্ত ঋতুৰ যোনটো বতাহ সেই বতাহটোৰ লগতে তেনেধৰণৰ চৰাইবিলাকো আহে পৰিভ্ৰমণ কৰি বিভিন্ন দেশ উপমহাদেশ মহাদেশ আৰু আনহাতে অসমত পোৱা হাঁহজাতীয় চৰাই বিষয়ে উল্লেখ কৰা হ'ল আৰু তেনেধৰণে কিছুমান ভা ভাটৌ চৰাই প্ৰজাতিও অসমত দেখিবলৈ পোৱা যায় যোনটো ইংৰাজীত ৰিংনেক পেৰাকিট বুলি কোৱা হয় যোনটো সেউজীয়া যোনবিলাক মতা ভাটৌ চৰাই ডিঙিত ৰি এটা আঙুঠিৰ আণ্ঠিগুৰ নিচিনা এটা আকৃতি দেখিবলৈ পোৱা যায় সেইটো সিহঁতৰ বৈশিষ্ট্য় সেই ভাটৌবিধো অসমত পোৱা যায় আমাৰ অসমৰ বন্যপাণী হিচাপে গণ্য কৰিব পাৰি সেই ভাটৌ চৰাইবিধকো আৰু মোৰ প্ৰিয় চৰাই ভিতৰত পৰে ৰিংনেক পেৰাকিট যোনটো সেউজীয়া ভাটৌ অসমত পোৱা আৰু আপোনাৰ কাঠোৰোকা চৰাই উডপেকাৰ বুলি যাক কোৱা হয় আৰু পানীকাউৰী পানীকাউৰী এবিধ আছে বহু অত্যন্ত মনোমোহা চৰাই কৰ্মৰেণ্ট বুলি যাক ইংৰাজীত কোৱা হয় পানীকাউৰী চৰাইবিধ মোৰ ভাল লাগে কাৰণ তাৰ আকৃতিটো মোৰ অলপ মনোমোহা লাগে আৰু যোনটো তাৰ দক্ষতা সিহঁতৰ যোনটো দক্ষতা পানীত মাছ ধৰা পানীত বুৰ মাৰি মাছ ধৰা সেই দৃশ্যবিলাক তেনে তেনেধৰণৰ দৃশ্যবিলাক অতি মনোমোহা আৰু অতি আশ্চৰ্যচকিত হয় আৰু তেনেদৰে ভাটৌ চৰাইটো মোৰ ভাল লাগে কাৰণ ভাটৌ চৰাইটোক মানুহৰ দৰে কথা পাতিবলৈ ট্ৰেইনো কৰিব পৰা যায় কিন্তু তথাপিও মই তাৰ বিৰোধিতা কৰোঁ মই ভাবোঁ যে চৰাইবিলাকক ঘৰত পোহাটো নৈতিকভাৱে অত্যন্ত এটা বেয়া কথা মোৰ দৃষ্টিত আৰু সিহঁত বইন সিহঁত সিহঁতৰ বনজ হেবিটেড অৰ্থাৎ নিজৰ নিজৰ খিলঞ্জীয়া পৰিৱেশতেই হ'ব লাগে থাকিব লাগে মই তাৰ কাৰণে এডভ'কেট কৰোঁ অৱশেষত আৰু মানুহে পক্ষী উদ্যানবিলাক বা পক্ষী অৰণ্যবিলাক গৈ পিনে চাবগৈ লাগে তাৰ ওপৰত গুৰুত্ব দিয়া দিয়ে যাতে আমি মানুহবিলাকেই যাতে তাৰ ওপৰত গুৰুত্ব দিওঁ আৰু সেইবিলাক ৰিজাৰ্ভ কৰি থোৱা সেইবিলাক সেইবিলাকত সংৰক্ষণৰ ব্যৱস্থা কৰা যাতে পৰিভ্ৰমী চৰাইবিলাক তাত আহি পিনে পৰে আৰু যাতে মানুহৰ হবীবিলাক পূৰ হয় বাৰ্ড ৱাট্চ্ছিঙৰ যোনটো হবী সেইটো যাতে পূৰ হয় চৰাইবিলাকক চাই তাত পৰি থকা গতিকে চৰাইৰ এই অঞ্চলত পৰা চৰাইৰ বিষয়ে মোৰ মন্তব্য এয়াই ধন্যবাদ